হেল্ল' হয় হয় মই এই আপোনাৰ তাত মানে গাড়ী পোৱা যাব নেকি ভাড়া গাড়ী মানে চালকজন নালাগে চালকজন মই মানে নিজে চলাম অকল মানে গাড়ীখন পালেই হ'ল আৰু হয় হয় হয় মানে কিমান হ'ব দামটো আচ্ছা এনেই আপোনাৰ মানে এক কিলোমিটাৰত মানে কিলোমিটাৰ হিচাপে মানে দামটো ল'ব নে ঘণ্টা হিচাপে ল'ব দামটো

হয় প্ৰতি কিলোমিটাৰত আপুনি বত্ৰিছ টকাকে ল'ব ন

লাগে মানে চাৰিদিনৰ কাৰণে লাগে মই হেৰি যাম আপোনাৰ এতিয়াতো গম পাইছেই এতিয়া আপোনৰতো মানে চেৰাপুঞ্জী যোৱাৰ মানে ছিজনেই হয় ন গতিকে চেৰাপুঞ্জী যাব বিচাৰোঁ মোৰ নিজৰ মানে পৰিয়ালৰ লগত হয় মোৰ গাড়ী চলোৱাৰ বহুত অভিজ্ঞতা আছে আগৰ পৰাই চলাওঁ গতিকে মোক অকল মানে আপুনি গাড়ীখন দিলেই হ'ব মানে কোনো মানে ড্ৰাইভাৰ নালাগে লগত হয় ঠিক আছে আপুনি চাৰিদিনৰ কাৰণে দি দিব মই ক'ত ক'ত যাম আপোনাৰ চেৰাপুঞ্জী যাম মাউলাং ভিলেজখন যাম তাৰ পিছৰ ডাওকি চাওকি এনেকে যাম আৰু ক'ৰবাত ঠিক আছে আপুনি মানে গাড়ীখন পঠাই দিলেই হ'ল মোক